যিবিলাক গছ অতি ঠুনুকা হয় বা ঢিলা হয় সেইবোৰ গছক আমি বচাই ৰখাটো কঠিন হয় ঠাণ্ডাৰ দিনত গছপুলিবিলাক বেছিকে মৰহি নাযায় কিন্তু গৰমৰ দিনত ৰ'দৰ তাপত বা গৰমতে গছবোৰ মৰহি যোৱা দেখা যায় সেইবাবে আমি বিভিন্ন ধৰণৰ যত্ন ল'ব লাগে ঔষধ পাতি দিব লাগে মাজে সময়ে আৰু গৰমৰ দিনত পানী দি থাকিব লাগে দিনটোত আমি দুবাৰ পানী দিওঁ ৰাতিপুৱা এবাৰ দিওঁ গধূলি এবাৰ দিওঁ তেতিয়া যাতে গছবোৰ মৰহি নাযায় আৰু তেনেকে আৰু বৰষুণ গৰমৰ দিনত সাধাৰণতে বাৰিষাৰ দিন থাকে বাৰিষাৰ দিনত যেতিয়া বৰষুণ আহে তেতিয়া বাৰু পানী নিদিলেও হৈ যায় কাৰণ বৰষুণত এনেই ফুলবোৰ তিতি যায় তেতিয়া আমি পানী নিদিলেও হয় কিন্তু যেতিয়া বৰষুণ নিদিয়ে নাথাকে বা বৰষুণ নপৰে তেতিয়া আমি দিনটোত দুবাৰ পানী দিওঁ নহ'লে ফুলবোৰ মৰহি যায় আৰু ঠাণ্ডাৰ দিনত মৰহি যোৱা দেখা নাযায় কাৰণ ঠাণ্ডাৰ দিনত ৰ'দৰ প্ৰভাৱটো কম থাকে ৰ'দৰ তাপটো কম থাকে সেইবাবে ফুলবোৰ মৰহি হোৱা মৰহি যোৱা দেখা নাযায় আৰু আমি কিছুমান এনে সৰু সৰু ঔষধো ব্যৱহাৰ কৰোঁ মাজে সময়ে যদিহে ফুলৰ গুৰিবোৰত পোকে ধৰে বা কিবা বেমাৰ দেখা দিয়ে তেতিয়াহ'লে আমি কিছুমান ঔষধো ব্যৱহাৰ কৰোঁ